আপুনি ভাবেনে প্ৰযুক্তিয়ে চৰকাৰসমূহে নিজৰ নাগৰিকসকলক ক্ৰমান্বয়ে চোৱাাংচোৱাগিৰি কৰি ৰাখিবলৈ সক্ষম কৰিছেনে আপুনি ভাবিছেনে যে ই এটা ভাল কথা নে বেয়া কথা কিয় ভাল বেয়া কথা